লকডাউনৰ সময়ত খাদ্য বস্তুবিলাক প্ৰায় গাঁৱতে উপলব্ধ হোৱা বস্তুকে ব্যৱহাৰ কৰা হৈছিল যেনেকৈ অমিতা আলু বেঙেনা ঘৰত ভাৱে খেতি কৰা তাৰোপৰি সেউজীয়া শাক পাচলি ঢেকীয়া পৰা আৰম্ভ কৰি যিবিলাক পোৱা যায় সেইবিলাক ব্যৱহাৰ কৰা হৈছিল আৰু লগতে স্থানীয়ভাৱে পোৱা আমাৰ সৰু সৰু পুঠি খলিহনাৰপৰা আৰম্ভ কৰি মাছবিলাক ৰন্ধাৰ ব্যৱস্থা কৰা হৈছিল আৰু মাছ মাংস আমি চালানি মাছ মাংস খোৱাতকৈ নিজৰ গাঁৱতে পোৱা লোকেল কুকুৰা আদি আনি ভাল ধৰণে ৰান্ধি বাঢ়ি খোৱাৰ ব্যৱস্থা কৰা হৈছিল প্ৰায় আৰু সেউজীয়া শাক পাচলিবিলাক প্ৰায় বইল কৰি খোৱাত গুৰুত্ব প্ৰদান কৰা হৈছিল যাতে সেইবিলাকৰপৰা মানুহজনে সুস্থভাৱে থাকিব পাৰে আৰু নিজৰ শৰীৰটোক যাতে সবল কৰি ৰখাত সহায় কৰে এইবিলাক কাৰণে চেষ্টা কৰা হৈছিল আৰু চালানি বস্তুবিলাক খোৱাতকৈ স্থানীয়ভাৱে উপলব্ধ বস্তু খোৱাতহে বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল